অঁ হেল্ল' কোনে কৈছে বাৰু অঁ ভাইকন হয় হয় মই অংকিতাই হয় অঁ অঁ শুনিছানে পালোঁ পালোঁ পালোঁ পালোঁ কোৱাচোন বহুত দিনৰ মূৰত দেখোন অঁ তাকে পাম পাম কেলৈ নাপাম খালী তোমাৰ নাম্বাৰটো নাছিলে নহয় বহুত দিন হ'ল তেনেকুৱা হ'ব বাৰু কওকচোন কি

অঁ মোৰ লগৰকেইজনীয়েও কৈছিলে বাৰু দেই

কিবা প্ৰিপেৰেশ্বন চলাইছা নেকি কোৱাচোন বাৰু কোনে তাইৰ ভাগৰ নাম্বাৰো নাই পাই মোৰ ওচৰত তাই পাহৰিলে চাগৈ মোৰ আগৰ নাম্বাৰটো তাইৰ ওচৰত আছে কিন্তু এতিয়া মই নতুনকৈ ফোন এটাও ল'লোঁ চিম এখনো ওলিয়ালোঁ যে নাম্বাৰটো তাইৰ ওচৰত নাই আকৌ

কি কৰিম বুলি ভাবিছা কিবা এনেই ভাবিছা নেকি কিবা কৰিম বুলি হয় নেকি অঁ ঠিকে আছে বাৰু বেয়া নহয় তুমি যদি তোমালোকৰ ওচৰত যদি স্ক্ৰিপ্তখন আছে মোলৈ ৰাতিকে মেছেজ কৰি দি দিবাচোন হোৱাটছএপত চাম তুমি কিবা লৈছা নি তাত

তাকে তুমি কিবা লৈছা নি মই চাব লাগিব হেল্ল' নহয় এমাহ ডেৰমাহ নাই হেৰি বুলি ক'লে এতিয়া আগুৱালে হেনো অঁ ক'লে হেৰি শুনিছা নাই হেল্ল' হেল্ল' শুনিছানে হেল্ল' অঁ লগৰকেইজনী কালি গৈছিলে তেতিয়া গম পালে অঁ অলপমান আগত হ'ব বুলি কৈছে আগত হ'ব বুলি কৈছে অহা সপ্তাহটো দেওবাৰ সোমবাৰ গৈ পিনি ইটো সোমবাৰে হ'ব একেটাই বাৰু হ'লেও মানে অঁ নাজানা বুলি কৈ দিছোঁ কথাটো

হয় বাৰু অঁ অলপমান এনেকৈ ওলাই আহাচোন ভাল ঠাইলৈ হেল্ল' হেল্ল' তোমাৰ নেটৱৰ্ক পোৱা নাই কথা এটা অথনিযে কথা পাতিছা হেল্ল' মাতটো লাগি আহিছে শব্দ নাই আহা মানে

অঁ অঁ শুনিছোঁ কোৱাচোন অঁ অঁ শুনিছোঁ শুনিছোঁ কোৱা শুনিছোঁ

অঁ পাইছোঁ পাইছোঁ অঁ

অঁ

ঠিক আছে তেতিয়া হ'ব তুমি মোলৈ পঠিয়াই দিবা মই ৰাতি চাম দেই গম পাইছোঁ তুমি লিখি মোলৈ দি দিবা এতিয়া সেই হ'ব নেকি আমাৰ মানে আলহীও আহিছে অলপ কৰিম দেই জনাবা অঁ অঁ অঁ হ'ব দিয়া